আমাৰ অঞ্চলত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত শেহতীয়াকৈ যথেষ্ট উন্নয়ন দেখা গৈছে আমাৰ যিবিলাক আমাৰ ওচৰতে আছে এক'মেদেদ দুখন হস্পিতেল এখন সানেকুছি ৰাজ্যিক চিকিৎসালয় আৰু এখন কমাৰকুছি চিকিৎসালয় গতিকে তাত সকলোৰে সুব্যৱস্থা আছে এনি টাইম ডাক্তৰ থাকে নাৰ্ছ কম্পাউণ্ডাৰ চব থাকে আগতে এইবিলাক পোৱা নগৈছিল এইবিলাক চব পোৱা গৈছে তাৰোপৰি আমাৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰত নলবাৰী মেডিকেল কলেজ স্থাপন হৈছে আৰু কাৰ্যক্ষম আৰম্ভ হৈছে নলবাৰী মেডিকেল কলেজ আৰম্ভ হোৱাৰ লগে লগে আমাৰ অঞ্চলৰ অকল আমাৰেই নহয় গোটেই নলবাৰী জিলাখনৰ মানুহখিনি সুচিকিৎসা পাইছে ঔষধ পাইছে যিকোনো ধৰণৰ চিকিৎসাৰ কাৰণে আগতে গুৱাহাটী বা কৰবাত যাব লাগিছিল এতিয়া ক'তো যাব নালাগে এতিয়া একদম চিধাই আৰু অলপতে মুখ্যমন্ত্ৰী মহোদয়ে নলবাৰীৰ পৰা চিটি বাছ সেৱাও উদ্বোধন কৰিছে মেডিকেল কলেজলৈ গতিকে যিকোনো ক্ষেত্ৰত যিকোনো জেগাৰ পৰা নলবাৰী মেডিকেল কলেজত আহি সমস্ত চিকিৎসা লোৱাৰ কাৰণে মানুহৰ যথেষ্ট উপকাৰ হৈছে গতিকে এইটো পৰিৱৰ্তন আমূল পৰিৱৰ্তন হৈছে গতিকে চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে খুব কম দিনৰ ভিতৰতে ইমান উন্নতি মানুহে আশা কৰা নাছিল কিন্তু তথাপিও যথেষ্ট উন্নতি হৈছে গতিকে নলবৰীয়া মানুহ এতিয়া অন্তত চিকিৎসাৰ ক্ষেত্ৰত ক'তো যাব নালাগে যিকোনো ক্ষেত্ৰত আৰু যদি কিবা অসুবিধা হয় এইমছ হৈছে ওচৰতে গতিকে যিকোনো সুবিধা দিল্লীত থকা সুবিধা মুম্বাইত থকা সুবিধা আজিকালি অসমতে পোৱা হৈছে আৰু নলবাৰী এই ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে